হেল্ল' অ' দাদা গাড়ী এখনৰ কথা পাতিছিলোঁ আপোনাৰ লগত আমি নলবাৰীৰ পৰা বিল্বেশ্বৰ মন্দিৰত যাম বুলি যে কৈছিলোঁ হয় দহ পোন্ধৰজন মান মানুহ থাকিব অ এখন ডাঙৰ গাড়ী হ'লে বেছি ভাল হয় দিয়কচোন ট্ৰেভেলাৰ হ'লে মানে এনেকুৱা ডাঙৰ হ'লে মানুহ যিহেতুকে বেছি আছে হয় দাম কিমানমান হ'ব মানে কিমানমান ৰেঞ্জত হ'ব এক হেজাৰ বহুত বেছি হয় দেখোন অলপ কমকৈ ল'ব আঠশ মানকৈ দিম আৰু খুব বেছি হ'লেও আঠশ পঞ্চাশ ল'ব আৰু তাতকৈ বেছি নিদিওঁ দিয়ক অ ঠিক আছে আমি পোন্ধৰজনমান যাম কিন্তু হয় মানে কালি যাম অ ৰাতিপুৱাই আহি পালে ভাল হয় ৰাতিপুৱাই আপোনালোক আহি যাব আমাৰ মানুহখিনি গোট খাম তাতে হ'ব দিয়ক